হেল্ল' অঁ অঁ এনেই আছোঁ অঁ কি কথা বাৰু অঁ অঁ হয়নি

অঁ অঁ অঁ হেৰি অঁ হেৰি জলকীয়াখিনি শুকোৱাই থৈছিলানি অঁ অঁ অঁ অঁ আচাৰটো হেৰি অঁ হেৰি জলকীয়াখিনি নহ'লে তুমি চিঙি পিনি ৰ'দত শুকুৱাই পিনি লৈ আহিবা নহ'লে দুয়োজনীয়ে একেলগতে বনাম অঁ অঁ অঁ অঁ অঁ আৰু এই মিঠাতেল লৈ আহিবা এই আধা বটল এটাত তাৰ পাছত আকৌ জিৰা ধনীয়া তাৰ পাছত হেৰি জিৰা ধনীয়া সেনেকৈ আনিলেই হ'ব আৰু বিশেষ একো নালাগে

অঁ হেৰি কৰিবা আকৌ হেৰি এ কি বুলি কয় কি বুলি কয় কেঁচি এখনেৰে কাটি কাটি আনিবা আকৌ

অঁ হ'ব লৈ আহিবা তাৰ পাছত দুয়োজনীয়ে একেলগতে বনাম আকৌ তোমাকো শিকাই দিম টেমা চেমা নালাগে মোৰ আছে নহয় সেইভাগে ভৰাই দিম আৰু

অঁ জলকীয়া কেইটা লৈ আহিলে হৈ গ'ল আৰু তেল তাৰপিছত কি জিৰা ধনীয়া কেইটামান লৈ আহিলেই হৈ গ'ল

অঁ অঁ ঠিক আছে বাকী ভাত পানী খালোঁ তুমি খালা অঁ অঁ অঁ হ'ব আহিবা একেলগে বনাম আৰু ধুনীয়াকৈ দুয়োজনীয়ে তোমাকো শিকাই দিম তুমি শিকি ল'বা

অঁ অঁ ঠিক আছে